অঁ চাহ বনাবলৈ হ'লে মই বিশেষকৈ যেতিয়া ৰঙা চাহ বনাওঁ তেতিয়া সাধাৰণতে পানীখিনি অলপ উতল অহাৰ পিছত তাত অকণমান আদা খুন্দি দিওঁ আৰু আপোনাৰ জালুক জালুকৰ গুড়া অকমান খুন্দি দিওঁ আৰু এখিলা তেজপাত দিওঁ আৰু তাৰপিছত তাত অকণমান চাহপাত দিওঁ চাহপাতকণ দিয়াৰ পিছত যদি আপুনি চেনি খায় হয়টো আজিকালি বহুত লোকে চাহ লাল চাহত বা ৰঙা চাহত চেনি নেখায় তেওঁলোকে প্ৰায় গুৰে ব্যৱহাৰ কৰে যদি কোনোবাই চেনি খায় তেতিয়া তাত চেনি অকণমান দিওঁ আৰু যদি কোনোবাই গুৰ খায় তেনেকৈ মই গুৰ অকণমান দিওঁ আনহাতে যেতিয়া মই আকৌ গাখীৰ চাহ বনাব হয় তেতিয়া মই কি কৰোঁ পানীখিনি যেতিয়া উতল আহে তেতিয়া মই আপোনাৰ পানীখিনিত তাত অকণমান আপোনাৰ আদা দিওঁ তাত অকণমান ইলাচি আৰু অকণমান আদা লং খুন্দি দিওঁ আৰু তাৰ তাত এখিলা তেজপাত পেলাই দিওঁ যেতিয়া ভালকৈ উতল আহে তাৰপিছত তাত অকণমান মই চেনি দিওঁ মানে যেইকাপ চাহ প্ৰয়োজন হয় সেইকাপ অনুসাৰে মই চেনি দিওঁ তেনেকৈ আমি চাহপাতো প্ৰয়োগ কৰোঁ যেতিয়া চাহপাতখিনি ভালকৈ উতল আহে উতল আহি যেতিয়া চাহৰ ৰং ধুনীয়াকৈ ওলায় তাত তেতিয়া মই ঘৰৰ গৰু গাখীৰ যদি থাকে তেতিয়া ঘৰৰ গৰু গাখীৰ দিওঁ যদি আ মোৰ পাউদাৰ গাখীৰ থাকে তেনেহ'লে সেই চাহকাপৰ পৰিমাণে পাউদাৰ গাখীৰ মই তাত মিলাই দিওঁ আৰু চাহকাপ ধুনীয়াকৈ মানে আপোনাৰ বাট ধুনীয়াকৈ বাকি দিওঁ আৰু যদি কোনোবা ঘৰলৈ বয়সস্থ লোক আহে তেতিয়া মই চাহকাপ যদি ৰঙা চাহ খায় তেতিয়া মই চাহকাপ বান বাটিত বান বাটিত বা বাাটিত কাঁহৰ বাটিত ধুনীয়াকৈ দিওঁ একাপ যদি চেনি খায় চেনীৰ সৈতে দিওঁ যদি গুৰ খায় গুৰৰ সৈতে মই ৰঙা চাহকাপ দিওঁ আনহাতে যদি কোনোবা যদি গাখীৰ খোৱা আলহী আহে গাখীৰ চাহ খোৱা আলহী আহে তেনেহ'লে এই চাহকাপ মই ধুনীয়াকৈ আপোনাৰ বিস্কুটৰ সৈতে কাপত দিওঁ যদি আনকি যদি বয়সস্থ লোকেও কেনেবাকৈ যদি গাখীৰ চাহ খায় তেনেহ'লে মই বাটিত ধুনীয়াকৈ চাহকাপ দিওঁ